শোণিতপুৰ জিলাৰ মূল সমাজ কল্যাণ আৰু উন্নয়নৰ কাৰ্য্যসূচী তথা প্ৰাথমিক পদক্ষেপসমূহৰ বিষয়ে মই সিমান এটা নাজানো যদিও এই জিলাখনৰ শিক্ষা ব্যৱস্থা আৰু স্বাস্থ্য সে সেৱা বিষয়ে মই অৱগত শোণিতপুৰ জিলাৰ শিক্ষা ব্যৱস্থা আৰু স্বাস্থ্যসেৱাৰ বাবে জনপ্ৰিয় ইয়াত বিভিন্ন ধৰণৰ শিক্ষা শিক্ষানুষ্ঠান লগতে প্ৰশিক্ষণ কেন্দ্ৰ আছে লগতে ইয়াত থকা স্বাস্থ্য কেন্দ্ৰই জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে এই স্বাস্থ্য কেন্দ্ৰসমূহত অতি কম মাচুল দি স্বাস্থ্যসেৱা আগবঢ়োৱা হয় ইয়াত মহিলা আৰু শিশু সুৰক্ষাৰ বাবে এক বিশেষকৈ স্বাস্থ্যকেন্দ্ৰ উপলব্ধ কৰা হৈছে য'ত মাত্ৰ মহিলা আৰু শিশুৰ বাবে স্বাস্থ্যসেৱা প্ৰদান কৰা হয় লগতে ইয়াত অসামৰিক চিকিৎসালয় উপলব্ধ আছে য'ত স্পন্দন নামৰ আঁচনিৰ সহায়ত ৰোগীক বিনামূলীয়াকৈ চিকিৎসা প্ৰদান কৰা হয়